হেল্ল' অঁ হেল্ল' শুনা পাইছ' নেকি চাবলগীয়া কি কি আছে

হয় নিশ্চয় যাম মই মই মই তিতাবৰৰ পৰা কৈছোঁ হেল্ল' অঁ মই মানে কি মই তাত আৰু এতিয়া ৱেডাৰটো কেনেকুৱা হৈ আছে তাত বতৰটো

হয় হয় হয় ব এই ফাৰ্ষ্ট টাইম বৰদোৱালৈ যাব পাৰিম নাই বৰদোৱাৰ ৰাস্তাটো কেনেকুৱা আৰু হেৰি বতৰটো কেনেকুৱা আপোনাৰ এইকণত নগাঁৱৰ

আপোনাৰ মানে কাইলৈ কাইলৈ যাব পাৰিম হয় অঁ বৰদোৱাত বা তেতিয়াহ'লে কাইলৈ কাজিৰঙাটো কাইলৈ কালি নিশ্চয় পাৰিম চাগৈ কাজিৰঙা অঁ অঁ অঁ ঠিক আছে বাৰু এই বৰ্তমান যাম আৰু শিৱসাগৰ তিবসাগৰ যাম চাবলৈ কিন্তু প্ৰথম তাৰমানে ব নগাঁও দি এতিয়া বৰদোৱা আৰু হেৰিকে চাই লওঁ অঁ এইপিনে তেজপুৰ যাব লগা আছে অঁ মোৰ ফেমিলি যাব ঠিকে আপোনাক ফোন মাৰিম দিয়ক নিশ্চয় নিশ্চয় নিশ্চয়